দাদা আমি গোৱালপাৰাত গৈছিলোঁ গোৱালপাৰাত যোৱাত আমি তাৰ মানে আমি ইমাজেঞ্চি ঘৰত আহিব লগা হোৱাত তাৰ মানে আমি ঘৰত আহিলোঁ এতিয়া আহিকেনে আমি ইয়াত বাইহাটা চাৰিআলিত আমি গাড়ীৰ কাৰণে ৰখি আছিলোঁ আপুনি যদি আহিব পাৰে আহক আমাক নিবৰ কাৰণে আৰু যি গাড়ী পইচা লাগে সেইটো ক'ব আমি দিম তাৰাতাৰি আহক আপুনি আহিম বুলি কৈ নহাকৈ নাথাকিব আমি ইয়াত ৰখি আছোঁ চাৰিআলিত তাৰাতাৰি আহিব আমি আৰু আমি ইয়াত বেলেগ গাড়ীৰ কাৰণে মাঠা মাৰা নাই আৰু আপোনাকে বিচাৰি আছোঁ আহিব আৰু সোনকালে